হেল্ল' হয় বাইদেউ কি কৰিছে এই এটা কথা জানিব লাগিছিলে মানে মই নগাঁৱত মহামৃত্যুঞ্জয় ন মন্দিৰটোত যাব বিচাৰিছিলোঁ এবাৰ এনেই ভ্ৰমণ কৰিব বিচাৰিছিলোঁ অঁ এতিয়া আমাৰ এইফালে বতৰ বহুতেই বেয়া নগাঁৱৰফালে বা কেনেকুৱা বতৰ চলি আছে তাকে জানিব বিচাৰিছিলোঁ

হয় হয়

অঁ হয় মানে বৰষুণ নপৰা ঠাই এতিয়ালৈ হোৱা নাই অঁ

অঁ সোমালোঁ

অঁ অঁ মানে বৰষুণ দিলে হয়তো তিতিব লাগিব বৰষুণত

অঁ অসুবিধা হয় অঁ অঁ হয় হয় অঁ এতিয়া অলপ ৰ'ব লাগিব আৰু মানে মই বতৰটো ভাল হোৱালে অঁ বতৰটো ভাল হ'লে আৰু যাব পাৰিম তেতিয়া একো অসুবিধাও নহ'ব অঁ সেইকাৰণে মানে মই আপোনাক সুধিলোঁ অঁ অঁ অঁ ফুৰিব পাৰিম আৰু ভালকৈ

অঁ অঁ অঁ অঁ অঁ ঠিক আছে আপুনি জনাব বাৰু অঁ অঁ ঠিক আছে হ'ব দিয়ক